গৰু পোৱালি জগাৰ লগে লগে যিটো গৰু পোৱালি শকত মস্ত স্বাস্থ্যটো নিপোটল আৰু সি জন্ম হোৱা পাছৰপৰাই মাকৰ গাখীৰ খায় আৰু খাদ্যবস্তু খাই দৌৰ চৌৰ মাৰে সেই কাৰণে তাৰ স্বাস্থ্যটো বৰ নিপোটল হয় আৰু যেনি তেনি দৌৰ মাৰোঁতে সি সহজে আধা ঘণ্টা দৌৰ মাৰিলে বা ৰাস্তাই ৰখি দিয়ে ৰখাৰ পাছত আকৌ দৌৰ মাৰি আহি মাকৰ ওচৰ পায় গাখীৰ খায় খোৱাৰ পাছত আকৌ ঘাঁহো দুডাল এডাল খাবলৈ ধৰে তাৰ স্বাস্থ্য দিনে দিনে বাঢ়ি যায় আৰু ওখ শকত হৈ যায় সি দিনে দিনে নিপোটল হৈ যেতিয়া ডিঙিটোৰ কান্ধৰপৰা মাংসটো বেছি বাঢ়ি যায় সি আৰু গুণ্ডা টাইপৰ নিচিনা হৈ যায় পোৱালি সদায় স্বাস্থ্য নিপোটল আৰু সহজ নহয় ইয়াৰ ইয়াৰ চেহেৰা পানী বহুত যথেষ্ট চেহেৰা কষ্টৰ বিনিময়ত সি নিপোটল হৈ যায় মাকৰ গাখীৰটো খুব বেছি কম গাখীৰ খাদ্যত গৰু পোৱালি চেহেৰা ভাল নহয় বেছি গাখীৰ ওলালেহে গৰু পোৱালিৰ স্বাস্থ্য ভাল হয় ছাগলী পোৱালিয়ো তেনেকৈ জগাৰ লগে লগে চেহেৰাটো যেতিয়া ভাল হৈ আহে সেই ছাগলীজনী বৰ হিষ্ট পুষ্ট আৰু খাদ্য বস্তু সদায় ভাল খানা খালেহে মাকৰ গাখীৰ বেছি হৈ যায় ছাগলী পোৱালিয়ো তেনেকৈ লাহে লাহে ডাঙৰ হৈ গুচি য়ায় আৰু মাকৰ ওচৰ পায় সি বহুত দূৰ দৌৰ মাৰে দৌৰ মাৰি ঘূৰি আহি আকৌ গাখীৰ খাবলৈ লয় মাকে যিমান গাখীৰ খুৱাব বেছি ওলাই সিমানে পোৱালি স্বাস্থ্য নিপোটল হৈ উঠে পোৱালি সদায় মাকৰ ওপৰত নিৰ্ভৰ কৰি পোৱালি স্বাস্থ্যৱান হৈ যায় মাকৰ খাদ্য বস্তু পুষ্টিকৰ আহাৰবোৰ দানা পানীৰপৰা ধৰি বহুত বেছিকৈ খোৱাই থাকিব লাগে তেতিয়া ধৰা পোৱালি স্বাস্থ্যৱান হয় সিমানকে মোৰ কৈ কৰ্তব্য সামৰণি মাৰিলোঁ